মোৰ বৰ্তমান আধ্যাত্মিক গুৰু কেইবাজনো থাকিলেও তাৰ ভিতৰত বৰ্তমান দামোদৰ দেৱ দামোদৰে মোৰ প্ৰধান গুৰু বুলি ধৰি ল'লো কিন্তু শংকৰদেৱো কোনো গুণে কম নহয় তেৱোঁ আমাৰ গুৰু তথাপিতো এতিয়া বৰ্তমান দামোদৰ দেৱৰ যিটো আধ্যাত্মিকতা সেই আধ্যাত্মিকতা অতি উচ্চ বুলি মই মনত জ্ঞানে ধৰে কিয়নো তেওঁ আমাৰ হিন্দু ধৰ্মটো প্ৰৱৰ্তন কৰিছে পূজা পাতল লৈ সবখিনিৰ ওপৰতে হৰি নাম ল'ব কৈছে তেওঁ হৰি নাম কোনোদিনে বাদ দিয়া নাই সবখিনি আমি হৰি নামৰ ওপৰতে নিৰ্ভৰ কৰি মই আগতেই কৈছোঁ এবাৰ যে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণই আমাৰ আচল বস্তু এই বিষয়ে আমি বহুতো আধ্যাত্মিকভাৱে ভাবিলেও জানিব পাৰিলেও গুৰুবিলাকৰ কথাবিলাকত আমি পতিয়ন যাব লাগে গুৰু শিষ্যৰ মনিকাঞ্চনবিলাক ৰাখিব লাগে